হেল্ল' এইটো গগৈ গেছ এজেঞ্চীত লাগিছেনে বাৰু অঁ মোৰ হেৰি গেছ চিলিণ্ডাৰটো শেষ হ'ল মই তেনেকৈ শেষ হ'ল বুলি গম নাপাওঁ মই ক'ৰবালৈ গৈছিলোঁ এতিয়া ঘৰলৈ আহি দেখিছোঁ গেছ এজেন গেছ নাই এই গেছ বুক কৰি দিবচোন বাৰু আপুনি মোৰ গেছৰ বুকৰ নাম্বাৰটো লৈ লওক মোক গেছ বুক কৰি দিবলৈ নাপাহৰিব দেই